হেল্ল' অঁ দাদা মই মৰাণৰপৰা কৈছিলোঁ অঁ অঁ মোৰ এই দৰকাৰ এটাত ফোন কৰিছিলোঁ ক হেৰি অট' এখন বুক কৰিবলৈ অঁ অঁ আপোনাৰ নাম্বাৰটো মোক লগৰ এজনে দিলে অঁ কৈছে মোক দাদা এজনে বোলে এনেকৈ কৰি দিয়ে অঁ মোৰ মানে এই আৰ্জেণ্ট যাবলগা আছিলে কাইলৈ তাকে গাড়ী চাৰীবোৰ চলা দেখাই নাইচোন ইমান ইয়াত অঁ কাইলৈ মৰ্ণিঙতে যাব লাগিব অঁ আপুনি কৰি দিব পাৰিব ন অঁ অঁ আপুনি আহিবনে বেলেগ কাৰোবাক পঠিয়াব অঁ অঁ অঁ ঠিক আছে আপুনি হেৰি দাদাজনৰ নাম্বাৰটো মোক ছেণ্ড কৰি দিবচোন অঁ ঠিক আছে অঁ মোৰ এই সোণাৰীলৈ যাবলগা আছিলে ক কাইলৈ মানে টাইমত পাবগৈ লাগিব ইয়াত অঁ মই ঘৰত নাই এ মামা ঘৰত আছোঁহি ইয়াত গাড়ী চাৰীবোৰ ইমান তেনেকৈ চলা নাই মই মানে কাইলৈ টাইমত পাবগৈ লাগিব যে সেইকাৰণে বোলো বুক কৰি থওঁ নহ'লে গাড়ী আহিবও পাৰে নাহিবও পাৰেতো কাইলৈ সেইকাৰণে অঁ অঁ অঁ ঠিক আছে হ'ব তেনেহ'লে আপুনি মোক নাম্বাৰটো চেণ্ড কৰি দিব দেই অহ ঠিক আছে হ'ব দিয়ক